হেল্ল' নমস্কাৰ অঁ ৰেখামণি বৰা আপুনি ক'ৰপৰা কৈছে দক্ষিণপাট অঁ অঁ কেতিয়া আহিছিলে অঁ

অঁ হ্ হ্

তাৰপৰা অঁ হ্ হ্ ঠিক আছে কওকচোন বাৰু কেনেকুৱা লোণ লাগে কি কথা কি বাৰ্তা

অঁ

হয় হয়

অঁ

ঠিক আছে বাৰু এতিয়া

অঁ আমাৰফালৰপৰাটো আমি দিম আমাৰফালৰপৰাটো আমি দিমেই আমি দিব লৈকে আছো কিন্তু ফাৰ্মখন চাই ল'ব লাগিব ফাৰ্মখননো ক'ত আছে আপোনাৰ ম্যাদি মাটিত আছেনে নাই আপোনাৰ বেংক পাচবুক কেনেকুৱা পৰ্যায়ত আছে আৰু ফাৰ্মখন কেনেকুৱা হেৰিয়াত আছে সেইটোতো আমি চাই ল'ব লাগিব আমিটো আপোনাক নাইনটি পাৰ্চেণ্টে দিম কিন্তু বাকীখিনিটো আমি চব চাই মেলি আৰু টেন পাৰ্চেণ্ট আৰু আপোনাৰ কাগজ পত্ৰৰ ওপৰত নিৰ্ভৰ কৰিব আৰু অঁ অঁ মাটি আপোনাৰ নামতে আছেনে অঁ অঁ হ্

তেতিয়া বা আপুনিও আহিবচোন বাৰু হেৰি অহা মংগলবাৰ মানে আপুনি পাক এটা মাৰি যাব আঢ়ৈটা তিনিটা এনেকুৱা বজাত আহিব আগবেলা আহিলে আপোনাৰ মানুহৰপৰা সেইখিনি কথা আমি পাতিব নোৱাৰিম কিন্তু পিছবেলা আহিলে সুবিধা হ'ব কথাখিনি পাতিবৰ কাৰণে দুয়োটাই আহিব আৰু আমিও যাম বাৰু অঁ কাগজ পত্ৰ লৈ আহিব ফাৰ্মখনৰ নামত যদি কিবা কাগজ আছে লৈ আহিব বেংক পাচবুক লৈ আহিব কি কি নথি পত্ৰ আছে আপুনি সকলো লৈ আহিব দুটা বা তিনিটা আঢ়ৈটা কেনেকুৱা বজাত আপুনি গুচি আহিব আমিটো যামেই আৰু অঁ আধাৰ কাৰ্ড পান কাৰ্ড যি য'ত আছে সকলো নথি পত্ৰ লৈ গুচি আহিব আধাৰ লিংক আছে নহয় আপোনাৰ অঁ অঁ আজিকালিতো আধাৰ লিংক লাগিবই আৰু অঁ ঠিক আছে সেইটো আমি চাই ল'ম আমি চাই ল'ম হয়তো কেনেকুৱা পৰ্যায়ত আছে সকলো পৰ্যায়খিনি চাই ল'ম চাই লৈ আমাৰফালৰপৰাটো আমি নাইনটি পাৰ্চেণ্ট দিবলৈকে আছো আৰু ইয়াতনো কেলৈ আছো আমি মানুহক লোণ দিবৰ পাৰিলে ভালহে পাওঁ গতিকে আহিব অহা মঙ্গলবাৰে গুচি আহিব হেঁ ইণ্টাৰেষ্টটো আমি ফাৰ্মবিলাকত এইট পইণ্ট এই চেভেন ফাইভ কেনেকুৱাকৈ দি আছো অঁ চাই ল'ম আৰু আমি সুবিধা বোলে আমাৰ লাভাম্বিত বেছি হ'ব সেইটোৰ ওপৰত আমি নিৰ্ভৰ কৰিম কৰি আৰু যদি কমাব লগাবলগীয়া হয় ইণ্টাৰেষ্টটো কমাই ল'ম অঁ ঠিক আছে তেতিয়াহ'লে অঁ অঁ আহিব আহিব